হেল্ল' ডিব্ৰুগড় এজেঞ্চি হয় নহয় বাৰু মোক মানে গাড়ী এখন দৰকাৰ হৈছিলে আমি লগৰ লগত মানে আমি তিনিচুকীয়ালৈ যাম বুলি ভাবিছোঁ

আমি কেনেকৈ ল'ব পে'মেণ্টটো হ'লেও বাৰু আমি আগতে তিনিশ মানতে গৈছিলোঁ আপুনি কিবা এটা হেৰি কৰি মেলি দিব আৰু প্ৰেত্যেকজনৰ পৰা আপুনি ডেৰশমানকৈ ল'ব